সাত লাখ দহ হাজাৰ আঠ লাখ নব্বৈ হেজাৰ দুহেজাৰ

পাঁচ লাখ পঁচপন হাজাৰ সাত লাখ সত্তৰ হাজাৰ ন লাখ বিছ হাজাৰ দুশ দহ